হেল্ল' অঁ অঁ কওক

হয় অঁ পুৱা আপুনি গাড়ীখন লৈ আনিব অঁ ড্ৰাইভাৰ দিলে আপুনি প্ৰয়োজনীয় কাগজ পত্ৰখিনি দি পঠিয়াব এই আৰ চি অঁ চাৰ্ভিচিং এইখিনি কিমান কি চাব লাগিবতো

আমাৰ মেকানিক আছে বাৰু

হয় হয় লৈ আনিব গাড়ীখন দেখাই দিলে ভাল কাৰণ ঘৰত থাকিলে কি কি নিগনি চিগনিয়েও কুটি দিব পাৰে অঁ সেনেকে হ'ব অঁ অ অঁ দি পঠিয়াব আপুনি তেতিয়া নাহিলেও হ'ব চাই দিম বাৰু হেৰি চাই দিম মই নিজে চাই দিম বাৰু আমাৰ মেকানিকো আছে লগৰ মেকানিকবিলাকে মই নিজে চাই দিম মই কাম জানোতো

আপুনি হেৰি কৰিব আগত ফোন এটা কৰি ল'ব অঁ তেতিয়া মানে অলপ সোনকালে হ'ব মই ধৰক ব্যস্তই থাকোঁ যে বিশেষ নালাগে আপুনি লৈ আনিলে হ'ল গাড়ীটো অঁ হয় অঁ চাই দিম বাৰু আমাৰ কোম্পানীৰ গাড়ীবিলাক ভালেই বাৰু বৰকে হেৰি নাহেই

হয় হয় আনিব গাড়ীখন দি পঠিয়াব হেৰিয়ৰ হাততে ড্ৰাইভাৰ হাততে আপোনাৰ যদি সময় নেথাকে চাই দিম ভালকে আমি আৰু কি মানুহক চাৰ্ভিচটো দিবহে লাগে ভালকে

হয় হয় কওকচোন আৰু কিবা ক'ব

পঠিয়াই দিব অঁ মই নিজে চাম চাই দিম চাই দিম ভালকে চাই দিম বাৰু চব চেক কৰি দিম

অঁ আপুনি চলাটো কম নাই অলপ চলাব লাগে আপুনি অ বহাই থৈ দিছে ঘৰত গাড়ীখন ফুলদানি লেখিয়া অঁ হয় আকৌ আজিকালি টাউনত উলিয়াবও নোৱাৰি নহয় ভীৰ একেবাৰে টাফিক জাম কিবা বহুদিনৰ মূৰত ধৰক আপোনাৰ মিতিৰৰ ঘৰত বিয়া এখন বছৰত কেতিয়াবা মন্দিৰলে এবাৰ যাবলগীয়া হয় অঁ

চলাব অলপ কেইকিলোমিটাৰমান বেছিকে চলাই দিব মাহটোত তেতিয়া মানে সেইবিলাকো মবিল চবিল অলপ ফ্ৰী হয়

হয় হয় অঁ হ'ব পঠিয়াই দিব হ'ব দিয়ক অ অঁ আগতীয়াকে জনাই দিলে ভাল অ অ ঠিক আছে হ'ব দিয়ক ও